হেল্ল' চুৰিয়া ম'বাইল ষ্ট'ৰ হয় মই আপোনালোকৰ পৰা এটা ম'বাইল ফোন কিনিছিলো অ'প'ৰ কিনিছিলো অ'প' এ ফিফ এ থাৰ্টি ওৱান কিনিছিলো আপোনালোকৰ ম'বাইলটো চলাই মই ভাল পাইছোঁ ডেৰ বছৰমানেই হ'ল মোৰ এতিয়ালৈকে কিনা কিন্তু একো হেং হোৱা নাই বা স্পেচবিলাকো ভালে আছে মানে ৰেম ঠিকেই আছে তো মোৰ একো প্ৰব্লেম হোৱা নাই ভাল লাগিছে আপোনালোকৰ ম'বাইলটো চলাই কেমেৰা কোৱালিটি বহুত ভাল আছে মানে ধৰক বহুত ক্লিয়াৰ হয় ফটোবোৰো সেইকাৰণে ভাল লাগিছে চলাই মই বেলেগকো কৈছোঁ আপোনালোকৰ কথা মানে ভাল হয় বুলি আৰু সকলোৱে কৈছে কিনিম বুলি মোৰ ঘৰৰ মানুহেও বিচাৰিছে আপোনালোকৰ পৰা কিনাটো হয় ৰিভিউ হিচাপে আপোনালোকক মই প্লাচ পইন্টে দিব বিচাৰিম বহুত ভাল লাগিছে আপোনালোকৰ ফোনটো চলাই নেক্সট টাইম মই আপোনালোকৰ পৰাই প্ৰডাক্ট লোৱাটো মই ভাল পাম আপোনালোকৰ মানে ভাল লাগিছে আপোনালোকৰ প্ৰডাক্টবোৰ চলাই শুনিছিলোঁ আগতে কিন্তু মই ট্ৰাই কৰা নাছিলো কিন্তু ট্ৰাই কৰি এইবাৰ মই ভাল পাইছোঁ ফাৰ্ষ্ট টাইম লৈছিলোঁ মই আপোনালোকৰ পৰা ফোনটো তো নাই বেয়া পোৱা নাই একদম বহুত ভাল লাগিছে চলাই হয়